মোৰ ঘৰৰ ওচৰৰ ল'ৰা এটা এনেই চাইছিলোঁ ৰাম তাৰ নাম ঘূৰি ফুৰিছিলে এতিয়া লাহেকে সি চাওঁ যে বৰ ধুনীয়াকে আন্তঃৰাষ্ট্ৰীয় বঁটা অৰ্জন কৰি আহিলে কিন্তু ভবা নাছিলোঁ আমি যে সি বঁটা পাব বুলি মানে তেখেতে নিজক বহুত কষ্ট কৰিলে কিন্তু আমিও সেই কষ্টটো দেখি পোৱা নাছিলোঁ তেখেতে কষ্ট কৰি মেলি আজি ভাল এটা নাম পাইছে আৰু ধুনীয়া বঁটা এখন পাইছে আমি গাঁওবাসী হৈ আমি ওচৰ চুবুৰীয়া বহুত আনন্দিত তেখেতৰ বঁটা এখন পোৱা বঁটাখন পালে তেখেতে আমাৰো ভাল লাগে মোৰ গাঁৱৰ ল'ৰা এটা কিবা এটা বঁটা এটা আহৰণ কৰিছে